কৃষক বা পিছ চোতালত পুহা চৰাই পালকসকলে তেওঁলোকৰ কাৰ্যকলাপ বা সঠিক জাতৰ পোহনীয়া চৰাই আমি এনেকৈ বাচি লওঁ মানে যে কুকুৰা বা হাঁহ এখিনি আমি যিখিনি মানে মেলি দিওঁ ধৰক হেৰিয়াত পিছফালে চোতালত মেলি দিওঁ যিখিনি মানে অকণমান সুস্থ যিখিনি অলপমান দুৰ্বল দুৰ্বলখিনি আমি সেই মানে পৃথক কৰি কিনে যিখিনি ভাল মানে অকণমান ষ্ট্ৰং হয় কণীও ভাল মানে পাৰিব বেছি ধৰক উন্নত জাতৰ যিখিনি হয় সেইখিনি আমি দুভাগ কৰি যিখিনি স মানে অলপ দুৰ্বল দুৰ্বলখিনি আঁতৰাই কিনে সুস্থখিনি নিজে বাচি থৈ দিওঁ জাতবোৰ আমি সেইখিনিয়ে আৰু সিহঁতৰ মানে কুকুৰা এটাক ধৰক যিখিনি খাবলৈ যদি মন নাই কৰা সেই কুকুৰাক মানে প্ৰথম কিবা এটা যদি ৰোগ থাকেতো গম পোৱা যায় নহ্ কুকৰাটো অলপ দুৰ্বল হ'ব খাবলৈ মন নকৰিব সেই ক্ৰূটিখিনি মানে অলপ দুৰ্বল হয় কুকুৰাখিনি এইখিনি আমি অলপমান আঁতৰাই দিওঁ আঁতৰাই কিনে থওঁ তাত যদি মেডিচিন বা কিবা ঔষধ ব্যৱহাৰ কৰি কুকুৰাটো সুস্থ কৰিবলৈ চাওঁ যদিও তেনেকুৱা ক্ষেত্ৰতো যদি ভাল নহয় দুদিন দিনৰ পিছতো ভাল নহয় তেতিয়াহ'লে কুকুৰাখিনি আঁতৰাই দিওঁ আৰু যিখিনি ভাল কুকুৰা সেইখিনি মানে অন্য এটা ঘৰত পৃথক কৰি দিওঁ